আগতে অঁ মোবাইল চবাইল আগতে নাছিল না আগতে চিঠি কিবা লেখবা লাগলি পঠাবা লাগলেও চিঠিতদ্বাৰাই পঠাৱা গৈছিল চিঠিতদ্বাৰাই পঠা গৈছিল আগতে মোবাইল চবাইল এইগিলাখান নাছিল ময়ো গোটেইখিনি পাকঘৰতে ব্যস্ত হৈ থাকোঁ আৰু এইগিলাখনৰ প্ৰতি মই আৰু বেছি গুৰুত্ব দিবাৰ নেই মই আৰ ইটাৰ তোমাৰ ইটাৰ ফোন চোন ওলছি ইটা আৰ কাৰোবাক কিবা কথা কবা লাগলি ফোনৰদ্বাৰাই কোৱা যায় কিন্তু আগতে ফোনটো নাছিল আগতে চিঠিতদ্বাৰাই আছিল চিঠিত লেখি মাত্ৰ গোটেইখিনি কথাই জনাই দিয়া যায়